অঁ হেল্ল' কি খবৰ অঁ বাকী খোজ চোজ কাঢ়িছে নাই এই কেইদিন তাকে ইমান বৰষুণ ঘৰৰ পৰা ক'তো ওলাবই পৰা নাই এই কালিৰ পৰা ৰ'দটো দিছে ভাবিছোঁ অলপমান সন্ধিয়াপৰত ওলাই যাওঁ নেকি আপুনি যাব নেকি অঁ বলকচোন আজি আবেলিকৈ চুকাফা ক্ষেত্ৰৰ পৰাই আহোগৈ তাতে খোজকাঢ়ি ভালো লাগিব

হয় হয় আবেলি সময়ত ইমান লাইট চাইটবোৰ জ্বলি থাকে ভাল লাগে সেইটো কাৰণে তালৈ গৈ ঘূূৰি আহোঁতে তাৰে সংগ্ৰহালয়টোও চাই আহিম তাত বহুত দিন সোমোৱা হোৱা নাই ঠিক আছে আবেলি আপুনি চাৰে পাঁচ বজাত ৰেডি হৈ থাকিব আমি তালৈকে যাম আজি দেই ঠিক আছে দিয়ক আৰু লগত কোনোবা ওলাব নেকি কাৰোবাক ক'লে ক'ব পাৰে মানুহ সৰহ হ'লে গৈয়ো ভাল লাগে অঁ ঠিক আছে বাৰু অঁ ঠিক আছে দিয়ক ৰাখিছোঁ দেই